মই এবাৰ মোৰ বন্ধু বান্ধৱীৰ লগত বনভোজ খাবলৈ চইললৈ গৈছিলোঁ মোৰ লগত প্ৰায় ত্ৰিছ চল্লিছজনমান বন্ধু বান্ধৱী গৈছিলে আমি একে লগতেই গৈছিলোঁ আমাৰ লগত আমাৰ ৰান্ধনীজন যোৱা নাছিলে তেওঁ বিশেষ কাৰণত ঘৰৰ কিবা অসুবিধা হ'লত যাব নোৱাৰিলে মোৰ লগৰখিনিয়ে মোক ক'লে তই ভাত সাজ ৰান্ধিবি মই ক'লোঁ হ'ব ৰান্ধিম দে আৰু তেওঁলোকে গম পায় যে মই ভাল ৰান্ধোঁ মই ভাত ৰান্ধিলোঁ দালি বনালোঁ মাংস বনালোঁ তেওঁলোকে খাই ভাল পালে ভাজিও বনালোঁ আৰু ত্ৰিছজনমান ত্ৰিছ চল্লিছজনমান বন্ধু বান্ধৱীৰ কাৰণে বনালোঁ ভালেই পালে সকলোৱে মোক প্ৰশংসাও কৰিলে তই ইমান ভাল ৰান্ধিচ ভাল ৰান্ধ আৰু মই মাংসত কোনো কিনা মছলা দিয়া নাই আদা নহৰু দিয়েই ৰান্ধিছোঁ হেঁতি খাই বহুত ভাল পালে ইমান যে ভালকৈ মোক প্ৰশংসা কৰিলে মোক গুণ গান গালে মোৰ যে ইমান ভাল লাগিলে ইমানখিনি মানুহৰ কাৰণে ৰান্ধিছিলোঁ ভয়ো লাগিছিলে পাই তেহেঁতি বহুত ভাল পালে ভাত খাই মেলি আকৌ মই সোনকালে হ'বৰ কাৰণে প্ৰায় তিনিটা চৌকা পাতি ল'লোঁ এটা চৌকাত দালি ৰান্ধিলোঁ আন এটা চৌকাত ভাত ৰান্ধিছোঁ আৰু এটা চৌকাত মাংস বনাইছোঁ আৰু মোৰ লগৰ বন্ধু বান্ধৱীখিনিক কলোঁ তহঁতি ইনেই বহি থাকিব নালাগে পাচলিখিনিকে কাটি থাকচোন নিৰামিষ ভাজিখন বনাব পাৰিম তেহেঁতিও মোৰ কথা শুনি পাচলিখিনি কাটি দিলে আৰু মই দালিখিনি নমাই তাতে এখন কেৰাহী পাতি সেইটো চৌকাত নিৰামিষ ভাজিখিনিয়ে ৰান্ধিলোঁ তেনেকৈ আমাৰ বনভোজৰ খাদ্যখিনি হৈ গ'ল আমি সকলোৱে খাই মেলি আজৰি হৈ লৰালৰিকৈ ঘৰলৈ আহিলোঁ আক যিহেতু আমাৰ ঘৰ একে ঠাইত নহয় দূৰ দূৰণিত সেইকাৰণে খাই মেলি ঘৰলৈ গুচি আহিলোঁ